হেল্ল' হেল্ল' অঁ দাদা ঘৰত ভালনে অঁ কি কৰিছে বাৰু অঁ ঘৰত সবৰে ভাল অঁ মায়ে কি কৰিছে অঁ মাৰ গাটো ভাল অঁ কিবা গা ভাল নাই বুলি কৈছিলে ক'ৰবাত দুখ পাইছিলে নে কি বুলি কৈছিলে অঁ ক'ত দেখাইছিলে অঁ অঁ এতিয়া সম্পূৰ্ণ ভাল পালেগৈ আৰু

অঁ তাৰপৰা ঘৰত বাকী ছোৱালীজনী কেনেকুৱা খবৰ খাতি অঁ পঢ়া শুনা কেনে চলিছে বা অঁ এতিয়া কিহত বা এইবাৰ তাই অঁ স্কুল গৈ আছে ছাগে অঁ অঁ এই চাহ তাহ খালে অঁ অঁ হেৰি আকৌ মই কথা এটা সুধিব বিচাৰিছিলোঁ আপোনাক অঁ আপোনালোকৰ তাত এতিয়াতো বিহুৰ বিষয়ে কিছুমান জানিব বিচাৰিছোঁ ক'ব পাৰিবনি বাৰু বিহুৰ বিষয়ে কওকচোন বাৰু অঁ অঁ অঁ অঁ

অঁ

অঁ

অঁ বছৰটোত বিহু দাদা দুটাইনে বছৰত বিহু কেইটা বাৰু হয় অঁ

কাতি বিহুটো কেনেকুৱা ধৰণৰ

অঁ

অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দাদা বিহু তিনিটা অঁ অঁ অঁ অঁ অঁ তাকে যাম বুলি ভাবিছোঁ আৰু বিহুৰ বিষয়ে কিছু কথা জানিবলৈ মন গ'ল হ'ব ধন্যবাদ বিহুৰ বিষয়ে জনোৱাৰ বাবে দাদা ঠিক আছে হ'ব